গান শিকাটো খুব জৰুৰী গান লাগেই মানুহক আৰু গানৰ মাজত মাজে মাজে এনেকুৱা এটা বাৰ্তা প্ৰেৰণ কৰে মন প্ৰাণ শৰীৰ সুস্থ কৰি অনা অনা বস্তুটোৱে হ'ল গান সংগীত জগতটোত যদি গানৰ মাজেদি আমি দুই এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ ওচৰতে হওক বা বাহিৰলৈকে হওক গোৱাটো আৰু শুনাটো মই বহুত আৱশ্যকীয় বুলি ভাবোঁ গান গাবলৈ হ'লে এক নম্বৰ কথা মানুহক ভাল প্লেটফৰ্ম এখন লাগিব ভাল প্লেটফৰ্ম এখন যেতিয়া পোৱা যায় এতিয়া গান সংগীত জগতো উজলি থাকেও আৰু থাকিবও হাজাৰ শ্ৰোতাই যেতিয়া এটা গান শুনে মন প্ৰাণ তেওঁলোকৰ মন বেয়া লাগি থাকিলেও সেই এটা গানৰ মাজতেই তেওঁ হয় বুলি মই ভাবোঁ আৰু নিজেও শিকিব লাগে লোককো শিকাব লাগে সংগীত জগতলৈ আনিব লাগে গানে কি আনে গানে আনে সদায় মৰম চেনেহৰ এটা বাৰ্তা সেই বাৰ্তা শুনিলেই অসমৰ ইমূৰৰপৰা সিমূৰলৈকে মানুহৰ মন প্ৰাণবিলাক আৱেগ অনুভূতিবিলাক যি চিন্তা চৰ্চা থাকে সেই চিন্তা চৰ্চাৰ ৰূপ বিলয়ন হয় যেতিয়া ৰূপবোৰ বিলীন হয় তেতিয়া এটা এটা গান শুনিবলগীয়াৰ প্ৰয়োজন হয় এই গানত আমি ভাল মেছেজ এটা দিবলৈ যদি পাৰোঁ মানুহক ভাল প্লেটফৰ্ম এখন যদি দিব পাৰোঁ সংগীত জগতখনক উঠি অহা নৱপ্ৰজন্মক যুৱপ্ৰজন্মক আমি আগলৈকে অনাগত দিনবিলাকত আগুৱাই লৈ যাব পাৰিম বুলি মই ভাবোঁ